অঁ হেল্ল' কওকচোন অঁ হয় হয় অঁ আমাৰ অঁ

ঠিক আছে আমাৰ মানে কি হৈছে এতিয়া অফিচৰ মানুহখিনি ছুটিত আছে সেইটো কাৰণে আমি এতিয়া যিখিনি কাম আছে সেইখিনি এতিয়া কৰিবলে যাবলে আমি অফিচৰ পৰা মানুহ বিচাৰিব পৰা নাই মানুহ ছুটিত থকাৰ কাৰণে অকণমান সমস্যা এটা হৈছে

অঁ হয় বাৰু সেইটো

সেইটো বাৰু আমিয়েই চেষ্টা কৰিম মানে পৰাপক্ষত আমিতো সেইখিনি সুবিধা কৰিয়ে দিওঁ ৰাইজক যিহেতু ট্ৰেঞ্চফৰমাৰটো বেয়া হোৱাৰ লগে লগে কাৰেণ্টৰ কাৰেণ্টটো নেথাকিলেতো বহুতখিনি সমস্যাই হয় সেইটো আমি বুজি পাইছোঁ কিন্তু আমাৰ কথা হ'ল আমাৰ অফিচত মানে এতিয়া অফিচত কৰ্মচাৰীখিনি ছুটিত আছে ছুটিত থকাৰ কাৰণে আমি এতিয়া পঠিয়াব পৰা নাই আৰু বেলেগ এঠাইত কাম আছে দুজন আছে কিন্তু এইকেইজন মানে বেলেগ ঠাইলৈ পঠিয়াবলগীয়া হ'ল সেইটো কাৰণে এতিয়া আমি অলপমান অসুবিধাৰ হৈছে ঘপককে এতিয়া পঠিয়াব নোৱাৰিছোঁ এয়া সেইটোতো বাৰু কৰিম বাৰু মই চেষ্টা চেষ্ট চলাই আছোঁ মই কমপ্লেইন দিছে আপোনালোকে সেইটো বুজিছোঁ অফিচত আমি সেইখিনি পাই আছোঁ কিন্তু কথাটো কি হৈছে আমি সেই কৰ্মচাৰীখিনি ছুটিত থকাৰ কাৰণে আমি এইখিনি এতিয়া তাৰ পিছত এতিয়া টেঞ্চফৰ্মাৰটো ঠিক কৰিবৰ কাৰণে মানুহ পঠিয়াব পৰা নাই আপোনাক বেয়া হৈছে আগতেও আপোনালোকৰ টেঞ্চফৰ্মাৰটোৰ এটা প্ৰ'ব্লেম পাইছিলোঁ সেইটো আগতেও এবাৰ বেয়া হৈছিলে তেতিয়াও আমি মানুহ লগাই ঠিক কৰিলোঁ কিন্তু বাৰে প্ৰতি আপোনালোকৰ টেঞ্চফৰ্মাৰটো কি কাৰণে বেয়া হয় সেইটোতো আমি আমাৰ অফিচিয়েলি যেতিয়া মানুহ পঠিওৱা হয় সেইখিনি কাৰেণ্টৰ কথা কৰি কাৰেণ্ট আমাৰ অফিচৰ মানুহে দিনত গৈ সেই কামখিনি কৰি দিয়েগে সেইখিনি মানে তেওঁলোকৰ যিখিনি হেৰি আছে কাৰেণ্টৰ কেবুল থাকে সেই কেবুল চেবুলখিনি আনি আমাৰ ঘৰৰ বয় বস্তুলৈকে উঠাই অনা হয় বাৰু সেইখিনি যদি কাৰেণ্টত চুৰিকে কাৰেণ্ট লগায় কিন্তু আমাৰ সেই কামখিনি আকৌ আমি দিনতহে কৰিব পাৰোঁ দিনত কৰা কামটো বজাত সেই কামবোৰ এতিয়া আপোনালোকে এটা কাম কৰিব লাগিব সেইখিনি কাম আপোনালোকৰ গাঁৱৰ মানুহে মানুহখিনি সজাগ হ'ব লাগিব কোনে চুৰিকে লাইন লগাইছে আমিতো দিনত গ'লে সেইখিনি গম নাপাওঁ দিনত এৰুৱাই থৈ দিয়ে ৰাতি হ'লে তেওঁলোকে আকৌ কাৰেণ্টটো লগায় আৰু সেইটো সময়ত চাবৰ কাৰণে আপোনালোকৰ গাঁৱৰ যিখিনি মানুহ আছে সেই মানুহখিনি আপোনালোকে সজাগ হ'ব লাগিব সজাগ হৈ আমি অফিচ মানে সদায় আপোনালোককটোতো আমি ৰখি থাকিব নোৱাৰোঁ আমাক এটা দায়িত্ব দিয়া হয় আমি ক'ৰবাত কিবা বেয়া হ'ল কিবা হ'ল বা কাৰেণ্ট চুৰিকে লগালে দিনত পালে আমি সেইখিনি ধৰোঁ কিন্তু কথা হ'ল বাকী কামখিনি আপোনালোকৰ গাঁৱৰ মানুহে কৰিব লাগিব আপোনালোকে সেই টেঞ্চফৰ্মাৰটোৰ আণ্ডাৰত কিমানখিনি কনজিউমাৰ আছে সেই মানুহখিনি লৈ পিনি আপোনালোকে ভাল ভাল মূৰব্বী মানুহজন এখন কমিটি আপোনালোকে গঠন কৰিব আৰু এই কমিটিখনত কমিটিখন গঠন কৰা যিকেইজন মানুহ থাকে সেই মানুহকেইজনে সেই অঞ্চলটোত মানে যদি চুৰিকে লাইন লগাইছে সেইখিনি দায়িত্ব আপোনালোকে ল'ব লাগিব কাৰণ তেওঁলোকৰ লাইনটো কাটি দিব লাগিব কাৰণ আপোনালোকে পইচা দি পিনি লাইনটো লগাইছে আপোনালোকে পইচা দি বিল দিয়ে চিকিউৰিটি দি আপোনালোকে লাইনটো লৈছে সেইখিনি কৰিবলৈ যাওঁতে আপোনালোকৰ নিজৰ খৰচ হয় মাহে মাহে আপোনালোকে বিল দিয়ে আৰু সিহঁতে যিখিনি মানুহে চুৰি কৰি লগাই সেই মানুহখিনিয়ে ওপৰতে লগায় আৰু সেই মানুহখিনিৰ কাৰণে এতিয়া আপোনালোকে যে বঞ্চিত হৈছে অঁ সেইখিনি বাৰু আমাৰ অফিচৰ ফালৰ পৰা আমি সেইখিনি কথা পাতি লৈ আমাৰ ওপৰৰ অফিচাৰৰ লগত আমি সেইখিনি কথা পাতি আপোনালোকৰ তাত আমি সেই ব্যৱস্থাটো আমি কৰিম বাৰু কিন্তু আপোনালোকৰ সহযোগটো লাগিব প্ৰথম আপোনালোকৰ গাঁৱৰ

সেইটো ল'বলৈ যাওঁতেওটো পইচা হেৰি হ'ব দৰকাৰ হ'ব ত্ৰিছ পয়ত্ৰিছ হাজাৰ টকা চলাটোতো লাগে বাৰু কিন্তু কাৰেণ্টৰ এইটো মানে আপোনালোকৰ নিজৰ মানুহখিনিয়ে সজাগ হোৱাৰ লগতে তাৰমানে কি হ'ব আপোনালোকে কমিটিখনে যিহেতু হেৰি কৰি আপোনালোকে সেই মানুহখিনিক চিনাক্ত কৰিব পাৰিব আৰু নিজেই যেতিয়া বিল মই পইচা দি পিনি যেতিয়া কাৰেণ্টটো লৈছোঁ লোকৰ কাৰণে আকৌ তেনেকুৱা চুৰি তুৰি কৰা এজনৰ কাৰণে যদি মই বঞ্চিত হওঁ সেইটোত মই মাত মাতিব লাগিব সেইটোত বেলেগে বেয়া পাই লাভ নাই সেইটোৱেই সেই তেনেকুৱা ধৰণে আমি যাব লাগিব কাৰণ সি যদি কিবা এটা তেতিয়া আপোনালোকে সেইটো ক'ব পাৰিব লাগিব যে আমি পইচা দিছোঁ আমি বিল দিছোঁ আমি বিল দিছোঁ কাৰণে আমি কাৰেণ্টটো লৈছোঁ আৰু সেই কাৰেন্টটো আকৌ তহঁতি যদি এনেই লগাৱ লগা আৰু কাৰেণ্টটো চুৰি কৰি লগোৱাৰ কাৰণে হাঁকুতি লগা হাঁকুতি লগালে দুইডাল যদি যুঁজ লাগি যায় সেনেকুৱা টনা আঁজোৰা কৰোঁতে ৰাতিপুৱা লগাই ৰাতিপুৱা খোলে গধূলি লগাই তেনেকুৱা কৰোঁতে মানে সেইবোৰ জোকাৰি থকা হয়নে কাৰেণ্টবোৰ সেইটো কাৰণে আপোনাৰ টেঞ্চফৰ্মাৰখিনি টেঞ্চফৰ্মাৰটো তেনেকুৱা হয় আৰু অঁ চেষ্টাটো বাৰু সেইটো আমি কৰিম বাৰু এতিয়া আমাৰ মানুহকেইজন ছুটিৰ পৰা আঁহক অহাৰ পিছত আপোনালোকৰ টেঞ্চফৰ্মাৰটো আমি অঁ অঁ হয় আৰু এটা কথা হয় মানে সেই টেঞ্চফৰ্মাৰটোৰ আণ্ডাৰ যিমানখিনি কনজিউমাৰ আছে যিখন কমিটি আছে সেই কমিটিখনৰ মানুহখিনি অকণমান এটা আপোনালোকে চাব লাগিব চাৰিওফালে মানে কিছুমান গছ গছনি লাগি থাকিলেও

ইয়াৰ ধৰি লওক সেই তাঁৰডালৰ ওপৰত সেইটো লাগি থাকিলে মানে বতাহতটো তাঁৰডাল বাঁহজোপা লগা লগে লগেতো তাঁৰডাল লৰিব নোৱাৰে ইডালে সিডালে যুঁজ খালে আপোনালোকৰ টেঞ্চফৰ্মাৰটো তেনেকুৱা হয় আৰু কিছুমান মানুহ এনেকুৱা দেখিছোঁ গাঁৱৰ মানুহ মানে মুখৰ আগতে গছডালত গছডাল হেৰিয়াত লাগি থাকিলেও মানে তাঁৰডালত লাগি থাকিলেও সেইখিনিও নকৰে সেই কামখিনি নিজকে হেৰিয়াৰ কাৰণেতো নিজেই কৰিব লাগিব সেইখিনি অঁ সেইখিনি সেইখিনি কাটিবই লাগিব কাৰণ কাৰেণ্টটোতো সেই মানুহখিনিতো কাৰেণ্টটো পাব ন পোহৰটো নহ'লে মানে চবৰে অসুবিধা হয় কাৰেণ্টটো নাথাকিলে সেইকাৰণে সেইখিনি তেওঁলোকে গছ গছনি কটাত একো বাধা নাই